দাদা আপোনাৰ পা নিয়া ইস্ত্ৰীটো কিন্তু বহু বহুত ভাল পালো দেই হয় হয় হয় বহুত ভাল তাৰ কুৱালিটিটো আমি বহুত ভাল পাইছো আৰু তাৰ মানে পাফমেঞ্চটো বহুত ভাল পাইছো হয় হয় বহুত লাইট আৰু অতি সোনকালে গৰম হয় আৰু মানে আৰু ব্ৰেণ্ডেড বস্তু যেতিয়া নিশ্চয় ভাল হ'বই হয় হয় গতিকে আপুনি এনেকা প্ৰডাক্ট ৰখা কাৰণে আমি অতি মানে সন্তুষ্ট হৈছো আৰু মোৰ লগৰ দুজনমানে লোৱা কথা আছে মই আপোনা ইয়ালৈকে পঠিয়াম হয় হয় আপুনি তেওঁলোককো এনেদৰে অপুনি ভাল বস্তু এটা দিব